হয় ক'ব

অঁ মই আকাংক্ষী বৰা অঁ দাদা মই ফোন কৰিছিলোঁ কথা এটা জানিবৰ কাৰণে অঁ অঁ এই আপোনাৰ তাত শাক পাচলিবোৰ যে আছে সেইবোৰ আপোনাৰ অৰ্গেনিক হয় নে আচ্ছা হয় এনে আপুনি ক'ৰ

আচ্ছা আচ্ছা হয় দিয়ক মোক আপোনাৰ কি লাগিব মানে হেৰি লাগিছিলে আপোনাৰ বাকী শাক পাচলি ঘৰৰ শাক পাচলিবোৰ আৰু মানে কি হয় আজিকালিচোন চাওক দাদা চব পাচলি আপোনাৰ এদিন ঘৰলৈ অনাৰ পিছতে পিছদিনাখনেই খাব নোৱাৰি গতিকে

ঠিক আছে দাদা মই আপোনাৰ লগত যোগাযোগ কৰিম দিয়ক